অসমৰ অসমত ৰাজ্যখনৰ কলাত্মক প্ৰতিভা প্ৰদৰ্শন কৰা প্ৰধান কলাকেন্দ্ৰিক উৎচৱ অনুষ্ঠানসমূহৰ ভিতৰত মই প্ৰথমতে বিহু বিহু বা বহাগ বিহুৰ সময়ত কেন্দ্ৰ কৰি অসমৰ বিভিন্ন জনজাতিসমূহে বিহু উৎচৱ পালন কৰে যেনে বিচু বিচুৱা আদি উৎচৱ পালন কৰে এইবোৰে অসমৰ কলাত্মক প্ৰতিভা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে আৰু বিভিন্ন উৎচৱ পাৰ্বণে অসমৰ কলাকেন্দ্ৰিক যিটো প্ৰতিভা সেইটো প্ৰদৰ্শন কৰিছে ইয়াৰে ভিতৰত আলি আই মিচিংসকলৰ আলি আই লিগাং আলি আই লিগাঙত ফাগুণ মাহৰ প্ৰথমটো বুধবাৰত পালন কৰা মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লিগাং গুৰুত্ত্বপূৰ্ণ মাজুলী ফেষ্টিভেল বুলি ক'লে মাজুলী ফেষ্টিভেলত মাজুলীৰ কলা কেন্দ্ৰ কলা সাংস্কৃতিক নগৰী মাজুলীৰ কলা কেন্দ্ৰ কলাত্মক দিশটো বাৰুকৈ প্ৰ প্ৰভাৱিত কৰি ফুটাই তুলিছে আৰু ইয়াত সংগীত বা সংগীত কেন্দ্ৰিক যিটো অনুষ্ঠান অনুষ্ঠিত হয় সেয়া অতি উল্লেখনীয় ব্ৰহ্মপুত্ৰ কাইট ফেষ্টিভেল যিটো ব্ৰহ্মপুত্ৰ কাইট ফেষ্টিভেলত অসমৰ অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটীত অনুষ্ঠিত হয় আৰু ইয়াৰ বিভিন্ন ধৰণৰ কলা সংস্কৃতিৰ প্ৰদৰ্শনৰ কৰাৰ উপৰিও থলুৱা খাদ্য খাদ্যাভাষ ব্যঞ্জণ আৰু চিলা চিলা উৎচৱ যিটো চিলা উৰুৱা যিটো পৰম্পৰা সেইটোকো সুন্দৰভাৱে প্ৰতিফলিত কৰা হয়